হয় মই ইলেক্ট্ৰনিক সংস্কৰণতকৈ বেছি ফিজিকেল কিতাপ পঢ়িবলৈ পছন্দ কৰিম কিয়নো মই ভাৱো যে ফিজিকেল কিতাপ পঢ়াৰ মজাতো এটা বেলেগেই হয় খুব ক্লীয়েৰ হয় ই এটা বেলেগেই অনুভৱ দিয়ে আৰু লগতে এইটোৱো হয় যে ইলেক্ট্ৰনিক সংস্কৰণত যিবোৰ কিতাপ আছে সেইবোৰ চালে আমাৰ চকুৰ অলপ যিহেতু সেইবোৰ ইলেক্ট্ৰনিক মাধ্য়মৰ জৰিয়তে চোৱা হয় ত' তাৰ কাৰণে আমাৰ চকুত প্ৰভাৱ পৰিব পাৰে আমাৰ চকুৰ পাৱাৰো কমিব পাৰে কিন্তু যদি আমি এখন ফিজিকেল কিতাপ পঢ়ো তেতিয়া হলে সেইটো হোৱাৰ পৰা আমি বিৰত থাকোঁ আৰু সেইটোৰ পৰা ৰক্ষা পৰোঁ লগতে আমাৰ পঢ়াৰ প্ৰতি ধাউতিও বাঢ়ে আমাৰ অকল বাহিৰা কিতাপ বুলিয়েই নহয় যিবোৰ ক্লাছৰ কিতাপ পঢ়া যায় সেইবোৰো পঢ়াৰ প্ৰতি আমাৰ আগ্ৰহ জন্মে গতিকে মই ফিজিকেল কিতাপ পঢ়াটো অৱশ্য়েই পছন্দ কৰোঁ অডিঅ' মই মাজে মাজে শুনো নিশ্চয় ধন্য়বাদ